ডায়েবেটিছৰ বাবে কেৰেলা কেৰেলা নিয়মিতভাবে খাব লাগিব ৰাতিপুৱা কেৰেলাৰ ৰস তিনি চাৰি চামুচ পানী দি ইয়াক ভালদৰে পিচি কেৰেলাটোৰ পৰা যি ৰস ওলাই সেই ৰসটো দি প্ৰতিদিনে তিনি চাৰি চামুচ ৰাতিপুৱা খায় তেতিয়া ডায়েবেটিছ ৰোগৰ পৰা কিছু সকাহ পাব পাৰি আৰু দিনে দুই তিনিটা বা চাৰিটামান আপেল খালেও ডায়বেটিছ ৰোগৰ ভাল হয় ভাল হ'লেহে ভাল নহ'লেও অন্তত ডায়বেটিছৰ পৰা কিছু সকাহ পায় ইয়াৰোপৰিও যি ক'লাজামুক সেই ক'লাজামুক ডায়বেটিছ ৰোগীৰ বাবে খুবেই এক ভাল এই যি ক'লাজামুক ক'লাজামুক খালেও ডায়বেটিছৰ বাবে খুব ভাল হয় ইয়াৰ লগতে জামুকৰ পৰা যি গুটি ওলায় গুটিসমূহ শুকুৱাই পাউদাৰ দৰে বনাই লৈ ইয়াক যদি মিহলি কৰি কুহুমীয়া পানীত খায় তেতিয়াও খুব ভাল ইয়াৰ লগতে জামুক গছৰ যি ছাল এই গছৰ ছালত ত্ৰিছ গ্ৰামমান ভালদৰে পিচি শুকুৱাই মেলি ভালদৰে পিচি ইয়াক সেই তেনেদৰে ইয়াৰ দুচামুচ তিনিচামুচ মান কুহুমীয়া পানীত গুলি খালেও ডায়বেটিছ ৰোগৰ পৰা সকাহ পায়